হেল্ল' আপোনালোকৰ এজেঞ্চিৰ পৰা মোক এখন গাড়ী দৰকাৰ হৈছিলে আমি শিৱসাগৰলৈ যোৱা কথা আছে আমি মানে মানুহ আছোঁ চাৰিজন চাৰিজন মানুহ যাব পৰাকৈ এখন আমাৰ গাড়ী দৰকাৰ হৈছিলে আৰু চাৰিজন মানুহ যাব পৰা গাড়ীখনৰ দাম কিমান আপুনি মোক জনাব লাগে আৰু লগতে ছজন বহিব পৰা গাড়ীৰ কথাও আপুনি মোক ক'ব পাৰে আমি মানে আমাৰ বিশেষকৈ যদি যোনটো আমি দিব পাৰোঁ সেইটো হেৰিয়াতে পইচাতে যাব পাৰিম চাৰিজন চাৰিজন ব্যক্তিৰ বহা গাড়ীখনৰ দামটো আপুনি মোক জনাওক আৰু ছজন বহা ব্যক্তি গাড়ীখনৰ দামটো মোক কওক আমি কাইলৈ ৰাতিপুৱা সাতটা বজাত যাম বুলি ভাবিছোঁ অহা যোৱা ভাড়াটো আপুনি মোক কৈ দিলেই হ'ল আৰু মোৰ ঘৰ হৈছে গৰ যোৰহাট গড়মূৰত আপুনি কাইণ্ডলি মোক এইখিনি কথা কওক